হয় মই ৰন্ধা বঢ়া কৰি খুবেই ভাল পাওঁ মই ঘৰত মাজে মাজে ৰন্ধা বঢ়া কৰোঁ বনাওঁ কিবা কিবি বস্তু অলপ যেতিয়া আজৰি সময় হওঁ নিজেও বনাই খাওঁ মন গ'লে কিবা কিবি ৰেচিপি নহ'বা ঘৰৰ ঘৰৰ মাহঁতকো বনাই খোৱাওঁ কেতিয়াবা ঘৰত আলহী আহে তেতিয়া আলহী আহিলেও মই বিভিন্ন ধৰণে খোৱা বস্তুবোৰ বনাওঁ আৰু আলহীক খাবলৈ দিওঁ ভাতো বনাওঁৱেই বাৰু মই সৰুৰে পৰা মই ৰন্ধা বঢ়া কৰি যিহেতু ভাল পাওঁ সৰুৰে পৰা ৰান্ধোঁ ভাত চব্জি বনাওঁ চালাড বনাওঁ মই তিয়ঁহৰ চালাড তিয়ঁহটো কাটি কাটি চালাড বনাওঁ মই ভাল লাগে খুবেই ভাল লাগে তিয়ঁহৰ চালাড খাই গৰম দিনত বিশেষকৈ আৰু আৰু চাটনি বনাই ভাল পাওঁ মই যিহেতু মাছৰ চাটনি শুকান মাছৰ শুকান মাছৰ চাটনি খুবেই মোৰ প্ৰিয় মোৰ বহুত ভাল লাগে শুকান মাছৰ চাটনি খাই শুকান মাছৰ চাটনি এ বনায়ো বনাওঁ মাজে মাজে এ শুকান মাছ বজাৰৰ পৰা কিনি আনো নাইবা কেতিয়াবা কিছুমান পুখুৰীত মাছ ধৰাৰ পাছতো সৰু সৰু মাছবোৰ ৰ'দত শুকোৱা শুকোৱা হয় শুকুৱাই পিনি চাটনি বনাব পাৰি শুকান মাছৰ চাটনি বনাওঁতে মই মাছটো প্ৰথমে অলপ তেল দি ভাজি লওঁ তাৰ পাছত মই আদা নহৰু খুন্দোঁ আদা আদা নহৰু খুন্দাৰ পাছত সেই মাছখিনি মাছখিনিও মই আদা নহৰুৰ লগতে খুন্দি তেনেদৰে মই শুকান মাছ মাছৰ চাটনি বনাওঁ আৰু মিক্সাৰত দি পিনি পদুনা চাটনিও বনাওঁ পদুনা আম বহুত ভাল লাগে খাই পদুনা আমৰ চাটনি আলহী আহিলেও কেতিয়াবা মাজে মাজে নহ'বা ভাতৰ লগত যেতিয়া নিৰামিষ ভাত হয় তেতিয়াও মই পদুনা চাটনি বনাওঁ তেনেদৰে চাটনিবোৰ বনাই খাওঁ আৰু মাজে মাজে মাংসও বনাওঁ বিভিন্ন ধৰণৰ মাংস বনাওঁ মাংস খাই মই বহুতে ভাল পাওঁ ব্ৰইলাৰ চিকেন গাহৰি ছাগলী মাংস হাঁহ মাংস বনাওঁ মাজে মাজে মাংস ব্ৰইলাৰ মাংস বনাওঁতে মই ফাৰ্ষ্টতে মাংসখিনি সুন্দৰকৈ ধুই লওঁ তাৰপিছত আলু পিয়াঁজ আদা নহৰু কাটোঁ আদা নহৰু কটাৰ পিছত মই গেছ জ্বলাওঁ গেছ জ্বলোৱাৰ পিছত কেৰাহীত তেল দিওঁ তাৰপিছত আদা নহৰুখিনি দিওঁ আদা নহৰুখিনি দিয়াৰ পিছত মই মাংসখিনি ফ্ৰাই কৰি থাকোঁ মাংসখিনি বহুত টাইম ফ্ৰাই কৰি থাকিব লাগে যিমানে মাংসখিনি ফ্ৰাই কৰা যায় সিমানেই সিমানেই বেছি খাবলৈ টেষ্টি হয় ফ্ৰাই কৰাৰ পিছত তাত মই মছলাবোৰ দিওঁ কিছুমান পেকেট মছলা থাকে যে বিভিন্ন জাতীয় অলপ অলপ দিওঁ বেছি মছলা খালেও গেছৰ কাৰণে বেয়া যিহেতু সেইকাৰণে মই মছলাটো অলপ কমেই ব্যৱহাৰ কৰোঁ মছলা দি যেতিয়া মাংসখিনি মই ভাজি থাকোঁ তাৰপাছত লাহেকৈ আলু দিওঁ আলু দি অলপ ভাজি থকাৰ পাছত অলপ টাইমৰ পাছত বিলাহী দিওঁ বিলাহী দি মই ভাল পাওঁ কাৰণ বিলাহী দিলে মাংসটো অলপ গ্ৰেভী হৈ যায় গ্ৰেভী যিহেতু গ্ৰেভী বনাওঁ বুলি ভাবিলে আৰু ৰঙা হৈ যায় বিলাহী দি বহুত টাইম ভাজি থকাৰ পাছত পানী দিওঁ মাংসত যিহেতু ঠাণ্ডা পানী মই ব্যৱহাৰ নকৰোঁ গৰমপানী ব্যৱহাৰ কৰোঁ কাৰণ ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে মানে মাংসটো মানে অলপ সেৰসেৰীয়া নিচিনা হৈ যায় সেইকাৰণে মই গৰম পানী ব্যবহাৰ কৰোঁ মাংসটো এফালে ভাজি থাকোঁ এটা ষ্ট'ভত আৰু এটা ষ্ট'ভত মই গৰম পানীখিনি উঠাই থাকোঁ যেতিয়া মাংসটো ফ্ৰাই কৰি হয় অলপ গ্ৰেভী খাওঁ বুলি ক'লে ফ্ৰাই খাওঁ বুলি ক'বলৈ গ'লে খাবলৈ মন গ'লে তেনে তেনে তাৰপৰাই মই কাঁহীৰ পৰাই অলপ মানে কাঢ়ি থৈ দিওঁ তাৰ পাছত গ্ৰেভী খাওঁ বুলি ক'বলৈ গ'লে খাবলৈ মন গ'লে মই যিটো ষ্ট'ভত গৰম পানী গৰম কৰোঁ সেই গৰম পানীখিনি মই মাংসত দি দিওঁ তেনেদৰেই মই তাৰ শেষৰ টাইমত মই আদা নহৰুটো অলপ অলপ দি দিওঁ কাৰণ আদা নহৰুৰ গোন্ধটো ভালেই লাগে আৰু তেলত দিলে যিহেতু ইমান গোন্ধটো চেণ্টটো মানে ইমান নোলায় সেইকাৰণে মই তেলতো অলপ দিওঁ আদা নহৰু সেইকাৰণে শেষত যেতিয়া নমাবৰ সময় হয় মাংসটো তেতিয়া মই ভাল পাওঁ কাৰণ আদা নহৰুৰ যিটো গোন্ধ ওলাই থাকে গোন্ধটোও মানে ভাল পাওঁ মই তেনেদৰেই মই মেগীও বনাওঁ যেতিয়া ঘৰত অকলে থাকোঁ ভাত চাত খাব মন নাযায় মেগীৰ চিম্পুল ৰেচিপি মেগীৰ বনাওঁ আৰু বইল কৰি মেগীটো কিনি আনো দোকানৰ পৰা তাৰ পাছত চিম্পুলকৈ বনাবলৈ হ'লে বইল কৰি বনাব পৰা যায় কিছুমান কিছুমানে আকৌ ভাজি পিনি চব্জি মিক্স কৰিও মেগী বনায় বিভিন্ন ধৰণে বিভিন্ন ধৰণে মেগী বনা বনোৱাৰ প্ৰ'চেচ আছে মই মই চিম্পুলকৈ কেতিয়াবা কম সময়ৰ ভিতৰতে বইল কৰিয়েই মেগীটো বনাওঁ ফাৰ্ষ্টতে মই চচত পানী গৰম কৰোঁ তাৰ পাছত মেগীটো ঢালি দিওঁ যেতিয়া মেগীটো বইল হৈ থাকে অলপ সিজোঁ সিজোঁ হৈছে তেতিয়া মই তাত মছলাটো ঢালি দিওঁ যোনটো মেগীত দিয়া মছলা তাৰ পাছত জলকীয়া দিওঁ পিয়াঁজ দিওঁ এনেদৰেই মই চিম্পুলকৈ ক'বলৈ গ'লে তেনেদৰেই মই মেগী বনাই খাওঁ যেতিয়া আকৌ নমাওঁ মেগীটো মই বনোৱাৰ পিছত সেইখিনি সিজাৰ পাছত তাৰ পাছত সৰুকৈ অলপ অলপকৈ কেঁচা পিয়াঁজটো ঢালি দিওঁ কেঁচা পিয়াঁজটো খাই ভাল লাগে মোৰ মেগীত ঠিক তেনেদৰে মই ফ্ৰাইড ৰাইচো বনাওঁ বাৰু মাজে মাজে চিম্পুলকৈ ঘৰত ঘৰতে বনাওঁ আৰু ইমান বেছি মা মছলা মই ব্যৱহাৰ নকৰোঁ ঘৰত যিহেতু কেতিয়াবা ভাত খাব মনো নাযায় নহ'বা কেতিয়াবা ঠাণ্ডা ভাত থাকে সেইখিনি ভাত লৈয়ে মই ফ্ৰাইড ৰাইচ বনাওঁ ফ্ৰাইড ৰাইচ বনাওঁতে মইতো চিম্পুলকৈ ৰেচিপিখিনি বনাওঁ ইমান বেছি মা মছলা ব্যৱহাৰ নকৰোঁ বাৰু ফ্ৰাইড ৰাইচ বনাওঁতে মই কেৰাহীত কেৰাহীটো ফাৰ্ষ্টতে গৰম কৰোঁ তেল দিওঁ তেল দিয়াৰ পাছত তাত পিয়াঁজ কাটোঁ আৰু চব্জিখিনি যি যি দিব দিম বুলি ভবা যায় মানে ফ্ৰাইড ৰাইচত তাত মই পিয়াঁজখিনি ৰেডি কৰি ৰাখোঁ আৰু যেনে ফ্ৰেঞ্চবিন গাজৰ তেনেকুৱা চব্জিবোৰ দিওঁ আৰু আলু ফ্ৰাইড ৰাইচ তেলটো গৰম কৰাৰ পাছত তাত পিয়াঁজ দিওঁ পিয়াঁজ দিয়াৰ পাছত মই চব্জি চব্জিখিনি অলপ ভাজি থাকোঁ ভজাৰ পিছত যিহেতু ঠাণ্ডা ভাতখিনি থাকেই সেইখিনি মই এক্সট্ৰা বাচনত ৰাখোঁ ধুনীয়াকৈ মানে অলপ ভাঙি পিনি তাৰ পাছত সেই ঠাণ্ডা ভাতখিনি মই কেৰাহীটোত দি দিওঁ যেতিয়া ভাজি থাকোঁ অলপ ভজাৰ পিছত মাজে মাজে তাত নৰসিংহও দি দিওঁ আৰু যদি খাব মন যায় মোৰ ভাল লাগে নৰসিংহ দি মই নৰসিংহও দিওঁ এপাত দুপাত মান তাৰ পাছত খিচমিচ খিচমিচ বাদাম বাদাম অলপ তিয়াই ৰাখোঁ সেইখিনি ধুনীয়াকৈ ধুই পিনি মই ফ্ৰাইড ৰাইচটো মানে নমোৱাৰ টাইমত মানে অলপ আৰু বনাই থকা থাকোঁতেই মই সেইখিনি দিও ভাজি থাকোঁ তেনেকুৱা যেতিয়া বস্তুটো অলপ মানে সিজে আৰু সিজাৰ পিছত মই কাঢ়ি দিওঁ কঢ়াৰ পাছত পাত্ৰত ৰাখোঁ মানে কিছুমান বাচনত তাত ৰখাৰ পাছত মই তাত কেঁচা পিয়াঁজ মাজে মাজে দি কাটোঁ কেতিয়াবা চচ থাকিলে চচ থাকিলে মই তেনেদৰে চচ ঢালি খাই ভাল পাওঁ

আৰু আৰু এটা মই খাই ভাল পোৱা ৰেচিপি হৈছে পাতত দিয়া মাছ পাতত দিয়া মাছ খাই খুবেই ভাল লাগে যিহেতু পাতত দিয়া মাছ মই যেতিয়া মই কলপাতত বনাওঁ কলপাত কাটি আনো কাটি অনাৰ পিছত মাছখিনিত মই হালধি নিমখ আদা নহৰু সানি লওঁ সনাৰ পিছত কলপাতখন ধুনিয়াচে কাটি লওঁ কাটি পিনি সেই মাছখিনি মই ৰাখোঁ তাত মাছখিনি ৰখাৰ পিছত মই ধুনীয়াকৈ কলপাতেৰে মেৰিয়াই পিনি তাত খেৰ এডাল খেৰেৰে বান্ধি পিনি কুকাৰ আছে যিহেতু কিছুমানে পাতত দিয়া মাছ জুইতো বনাব পাৰে জুই জুই ধৰি পিনি তেনেদৰে অঙঠাত ভৰায়ো এনেকৈ বনায় নাইবা বইল কৰিও বনাব পাৰি মই যিহেতু বইল কৰি কুকাৰতে বনাওঁ জুই ধৰিবলৈ যিহেতু এলাহ লাগে গেছতে মই কুকাৰত পানী দিওঁ পানী দি পিনি তাত এটা বাতি ৰাখোঁ পানী দিয়াৰ পিছত পানীখিনিৰ ওপৰত বাতিটো দি পিনি সেই মাছৰ যিনটো যোনটো টোপোলা কৰা হৈছিলে কলপাতত খেৰৰ সৈতে বান্ধি সেইটো মই সেই বাতিটোৰ ভিতৰত ভৰাই পিনি ধুনীয়াকৈ কুকাৰৰ সাঁফৰখন মাৰি দিওঁ যেতিয়া যেতিয়া দুটামান হুইচেল দিয়ে তেতিয়া অফ কৰি দিওঁ কুকাৰটো অফ কৰাৰ পিছত কুকাৰটো খুলি চাওঁ ধুনীয়াকৈ সিজে মাছৰ পাতত দিয়া মাছখিনি খাই ভালেই লাগে খুবেই আৰু মাজে মাজে মাছৰ ৰেচিপিও মই বনাওঁ মাছৰ কাৰী বনাওঁ মাছটো ফ্ৰাই কৰি লওঁ ফ্ৰাই কৰি পেনি সৰিয়হৰ লগত মাছৰ কাৰী খাই ভাল লাগে যিহেতু আৰু তাত বিলাহী দি দিব লাগে খুবেই টেষ্টি লাগে খাই তেনেদৰেই মই ঘৰত মাজে সময়ে ৰন্ধা বঢ়া কৰোঁ আৰু আলহী আহিলে নিজেও বনাই খাওঁ ভালেই লাগে এনেদৰে ৰান্ধি বাঢ়ি